আমাৰ অসমীয়া সংস্কৃতিত থকা বা ব্যৱহাৰ্য্য কাপোৰৰ সামগ্ৰী ভিতৰত মুগা পাট এৰী আৰু কপাহী কাপোৰেই কপাহী কাপোৰেই বেছিকৈ ব্যৱহাৰ কৰা হয়